চুইগি হয়নে আ আপোনালোকৰ কাষ্টমাৰ কেয়াৰক মই ফোন কৰিছো এটা কাৰেণেই যে মই কেইদিনমান আগতে এটা পাৰ্চেল অৰ্ডাৰ দিছিলো তাত আছিলে এগ ৰ'ল দুটা আৰু মই কিবা অসুবিধাৰ কাৰণে মোৰ মই ৰাখিব নোৱাৰিলো বা ল'ব নোৱাৰিলো পাৰ্চেলটো কেঞ্চেল কৰিলো কিন্তু আপোনালোকক মই কৈছিলো যে মোক পইচাটো মোক ৰিটাৰ্ণ দিব নালাগে ৰি মানে ৰিফাণ্ড বিচাৰিছিলো ৱালেটত জমা কৰি দিয়ক কিন্তু আপোনালোকে নকৰিলে আজি কেইবাদিনো হৈ গ'ল মই ফোন কৰিলেও আপোনালোকৰ পৰা কোনোধৰণৰ সঁহাৰি নেপাওঁ ফোন কৰিলে ৰিচিভ নকৰে এনেকুৱা ধৰণৰ অসুবিধাখিনি পাই থকা কাৰণে মই বেয়া পাইছোঁ আৰু আপোনালোকৰ পৰা এনেকুৱা ধৰণৰ আশা নকৰো নহয় আমি আমিতো বিচাৰো খানাটো বা কিবা এটা আপোনালোকৰ পৰা ভাল হওক ভালকৈ দিয়ক তেনেকৈ বিচাৰো কিন্তু আপোনালোকেতো এইখিনি পৰা নাই কৰিবলৈ আপোনালোকৰ চাৰ্ভিছ আমি বেয়া পাইছোঁ আপোনাকৰ ষ্টাফৰ কোনো ধৰণৰ ভাল হেৰি নাই সেইটো কাৰণে এনেকৈ হ'লে কেনেকৈ হ'ব আমিও আপোনালোকক এনেকৈ ভৰষা কৰিব নোৱাৰিম ন আৰু এটা কথা আপোনালোকে যিমান পাৰে সোনকালে আমাৰ এনেকৈ দিবলগীয়া পইচাখিনি ঘুৰাই দিব লাগে আৰু যদিহে এনেকৈ নিদিয়ে মই আপোনালোকক এনেকৈ ফোন কৰি নাথাকো আৰু নেক্সট টাইম হ'বলৈ হ'লে মই কিন্তু আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিম